বৰ্তমান আমাৰ পাকঘৰত বিদ্যুতেৰে চলা মোটামুটি সামগ্ৰীবিলাক হৈছে বিভিন্ন মিক্সাৰ কৰা হেৰি কৰা গেছ চিলিণ্ডাৰ অ'ভেন তাৰপা এই ঠাণ্ডা পানী গৰম কৰা এই নিচিনাকৈ আমাৰ কিছু সামগ্ৰী বৰ্তমান আমাৰ পাকঘৰত মানে আছে আৰু হয়তো বহুত কিবা কিবি থাকিব লাগে পাকঘৰত এইবোৰ কিছুমান কথা হেৰি মানে অহৰহ গৰম কৰি ৰখাটো কি হেৰি বস্তুটো এই নিচিনাকৈ বস্তুবোৰ মানে আমাৰ আছে কিন্তু এতিয়াৰ যুগটো হৈছে চায়েঞ্চ টেকন'লজিৰ ডেভেলপমেণ্ট মানে বহুত হৈছে নানান বস্তু আহিছে আগৰ আমি যিবোৰ আচলতে এতিয়া আগতে জুই ধৰি ধৰি কুঁ থৈ পেলাই তোঁহেৰে সৈতে মানে ৰাতি দিন যেনিবা তোঁহত জুই জ্বলাই পেলাই থৈ দিব লাগে জুইচিলা লগা হৈছিল নানান কথা বস্তুবোৰ লাগিছিল তাৰপিছত খৰিৰে সৈতে ভাত ৰান্ধিব লগা হৈছিল তাৰপা আকৌ জা জাৰৰ দিনতো সেই নিচিনাকৈ মানে আমি খৰি দি মানে জুই উঠাব লগা হৈছিল কিন্তু বৰ্তমান সময়ত এই গোটেই যুগটোৰ এনেকুৱা এটা আমোল পৰিৱৰ্তন হৈছে যিটো যুগত এতিয়া আমি ভাতকেইটা ৰান্ধিবলৈ কেই মিনিটৰ সময়তে হয় এইটো গেছ চিলিণ্ডাৰৰ যোগেদি মানে গেছত দি দিলে পাঁচ মিনিটৰ ভিতৰত হয় তেনেকৈ চাহৰ এটুপা খাওঁ বুলি ক'লে দুই তিনি মিনিটতে হৈ যায় তাৰ পৰা আকৌ মানে বস্তু গৰম কৰি ৰাখিবৰ কাৰণে সৰহ ঠাণ্ডা বস্তু ঠাণ্ডা হৈ নাযাই যাতে নষ্ট যাতে বস্তু নহয় তাৰ কাৰণে আমাৰ মানে ব্যৱস্থা আছে এনেকৈ নানান ধৰণৰ এতিয়া যিটো যোগ আহিছে এই বৈদ্যুতিক যুগ আহিছে এই যুগটোত আচলতে আমাৰ সময়ো কম লগা হৈছে আৰু মানে সহজে কৰিব পৰা ব্যৱস্থা আছে খৰি খেৰৰ প্ৰয়োজন নহ'লেও মানে চলিব পৰা হৈছোঁ জাৰত সেই নিচিনাকৈ জুই জ্বলাই মানে হেৰি সৈতে তোঁহেৰে সৈতে জুই নজ্বলালেও মানে সেইটো হেৰিটো আনি লৈ পেলাই হিট হিটাৰ আনি লৈ পেলাই সেইটো সৈতে বৈদ্যুতিক হেৰিটো কাটি মানে আমি টাপ ল'ব পাৰোঁ এনেকৈ নানান ধৰণৰ আচলতে সা সুবিধাবোৰ এতিয়া আমাৰ বাঢ়িছে আৰু যুগটো লাহে লাহে এটা বিকাশৰ যুগলৈ পৰিৱৰ্তন ঘটিছে গতিকে ইয়াৰ ভৱিষ্যত আৰু উন্নতি হ'ব আমাৰ ৰন্ধন বহন কাৰ্য ভিতৰত নানান ধৰণৰ আচলতে বস্তুবোৰ আমাৰ ডেভেলপ হৈছে আৰু হ'ব এইখিনি মই অনুভৱ কৰিছোঁ কথাটো